হয় আমি চৌকাত ৰান্ধি পাইছোঁ চৌকা আৰু গেছ ইনডাকচন দুটা সম্পূৰ্ণ বেলেগ প্ৰক্ৰিয়া চৌকাত সাধাৰণতে খৰিৰে ৰন্ধা বঢ়া কৰা হয় যিহেতু আমি গাঁৱৰ বাসিন্দা ত' গাঁৱতে সাধাৰণতে খৰি কাঠ পোৱা যায় সহজতে খৰি কাঠ বাৰীৰে খৰি কাঠ সহজতে পোৱা যায় সেই কাৰণে চৌকাত ৰান্ধিবলে সেই কাৰণে আমাৰ অলপ সুবিধাও হয় লগতে অসুবিধাসমূহৰ ভিতৰত চৌকাৰ পৰা বহুতো ধৰণৰ নানান অসুবিধাও দেখা পোৱা যায় এইসমূহৰ ভিতৰত হৈছে চৌকাত বহুতো ধোঁৱা প্ৰদূষণ হয় ধোঁৱা ওলাই চৌকাত ৰান্ধিলে খৰিৰে যিহেতু ৰন্ধা হয় ত' এই এই ধোঁৱাৰ পৰা পৰিৱেশ প্ৰদূষণো হয় আনহাতে গেছ ইনডাকচনত সেই ধোঁৱাৰ টো নাই সেই কাৰণে তাৰপৰা সেইখিনি হয় আৰু লগতে চৌকাত জুই ধৰিবলৈ অলপ অসুবিধাও হয় আনহাতে গেছ ইনডাকচনত সেইটো অসুবিধা দেখা পোৱা নাযায় সহজতেই গেছত কম সময়তে বহুতো বস্তু ৰান্ধিব পাৰি আৰু জুইত অলপ অসুবিধা হয় আৰু সেই তেনেদৰে চৌকা আৰু গেছৰ তেনেকে সুবিধা অসুবিধা দুয়োটাই দেখা পোৱা যায়